কিন্তু মই অৰ্ডাৰটো কৰাৰ পাছতহে গম পাইছোঁ যে আপোনালোকৰ তাত কেছ অন ডেলিভাৰীৰ ব্যৱস্থা নাই যিহেতু তাৰ ফলত মোৰ অসুবিধা হৈছে যিহেতু মোৰ আজি গুগোল পে টোৱে কাম দিয়া নাই গতিকে আপোনালোকে মোক এটা বিকল্প কৰি দিয়ক যাৰ জৰিয়তে মই পইচাটো পৰিশোধ কৰিব পাৰোঁ